আমাৰ ইয়াতে জন্তুবোৰ চৰিবলৈ সেউজীয়া বাগিচা উপলব্ধ নাই ইয়াতে আমি এতিয়াতো পথাৰৰ ছিজন ইয়াতে আমি গৰুবোৰ ৰাস্তা কিনাৰত এৰাল দিওঁ আৰু ৰাস্তা কিনাৰত এৰাল দিওঁ আৰু পথাৰলৈ গৈ কিছুমান ঘাঁহ কাটি আনি গৰুকেইটাক দিওঁ আৰু দুপৰীয়া হ'লে বাল্টিঙত পানী দি তাতে নিমখ অলপ ছটিয়াইহে খাবলৈ দিওঁ আৰু পথাৰলৈ গৈ ঘাঁহ চাহ ঘাঁহ কাটি আনি দিওঁ বেয়া প্লাষ্টিক পানীৰ অভাৱ পানীৰ অভাৱ প পানীৰ অভাৱ আচলতে দিয়া নাই বেয়া প্ৰভাৱ পৰা নাই আমি ঘৰতে ঘৰতে নিজেই নিজেই জন্তুবোৰ আমাৰ গৰু ছাগলীকেইটা আমি ঘৰতে চোৱা চিতা চোৱা চিতা কৰোঁ চোৱা চিতা কৰোঁ ঘাঁহ কাটি আনি খাবলৈ দিওঁ ঘাঁহ কাটি আনি খাবলৈ তেওঁ দুপৰীয়া হ'লে পানী আৰু আৰু এতিয়া পথাৰ পথাৰ ওলালে ঘাঁহ বন ওলাব আৰু আৰু আলিতে এৰাল দি থোৱা হয়

সেইখিনিকে কৈছোঁ আৰু বেয়া জলবায়ু প্লাষ্টিক পানীৰ অভাৱ আদিৰ দৰে পৰিৱেশৰ পৰিৱৰ্তনৰ তাত কিবা একো বেয়া বেয়া হেৰি পৰা নাই অভাৱ পৰা নাই সেইখিনিকে কৈছোঁ আৰু নিজেই যত্ন লওঁ আমি আমাৰ জীৱ জন্তুবিলাকক আমি নিজে যত্ন লওঁ দুপৰীয়া পানী খাবলৈ দিওঁ তাতে নিমখ চিমখ পেলাই আৰু ঘাঁহ কাটি আনি খাবলৈ দিওঁ ঘাঁহ কাটি আনি খাবলৈ দিওঁ সেইখিনিয়ে কৈছোঁ আৰু